হয় মই যোগাসন শ্ৰেণীলৈ প্ৰায়ে যাওঁ তাত ক্লাছ কৰাওঁ ল'ৰা ছোৱালী যেতিয়া আমি ঘৰত কৰাওঁ ঘৰতকৈ আমি যেতিয়া শ্ৰেণীত কৰাওঁ তাত বহুত বেলেগ হয় ঘৰত কৰোৱা আৰু শ্ৰেণীত কৰা মাজত বহুত বিশেষ পাৰ্থক্য থাকে আমি যেতিয়া এটা শ্ৰেণীত সোমাওঁ তেতিয়া ল'ৰা ছোৱালীখিনি পৰিপাতি বা এটা এখন স্কুলত যেনেকৈ টিচাৰে মতে চলে তেনে ধৰণেই এটা যোগাসনৰ শ্ৰেণীতো তেনেকৈয়ে ল'ৰা ছোৱালীসমূহ বহে বা থাকে সকলো বহুত পৰিপাতি লাগে ঘৰত বা অন্য জেগাত সেইটো আমি নাপাওঁ শ্ৰেণীকোঠাত বহাৰ পিছত যোগাসনৰ ওপৰত আৰু যোগাসন বুলি ক'লে আমাৰ প্ৰথমেই পৰিপাতিটো পৰিপাতিটো অতিপাত প্ৰয়োজন থাকে কোন কেনেকৈ বহিব লাগিব কোন পৰিষ্কাৰ পৰিচ্ছন্নতা থাকিবই লাগিব তাত আৰু সেইখিনি মানিহে আমাৰ শ্ৰেণীকোঠাটোত আমাৰ যোগাসনৰ আৰম্ভ কৰা হয় আৰু ল'ৰা ছোৱালীখিনি বহাৰ পৰা সাজ পোছাক জেগা প চাফা চিকুণ স সমস্ত আমি চকু দি পেলাই আমি তেওঁলোকৰ যাতে সেই মানে স্থানটো চাফা চিকুণ হৈ আছেনে পৰিপাতি হৈ আছেনে আমি সকলো নিৰীক্ষণ কৰি তেওঁলোকক আসনত বহোঁৱাও আৰু সেই যোগাসনৰ যেতিয়া আৰম্ভ কৰোঁ আমি বহুত বহুত মানে বহুতেই ভাল লাগে সেই যোগাসনলৈ গ'লে আমাৰ নিজৰো ল'ৰা ছোৱালীসকলৰ লগত থাকি মনটো সাং বহুত ধৰণে সাংঘাটিক ধৰণে আমি নিজেই সলনি হওঁ ল'ৰা ছোৱালীসকলক যেতিয়া আমি যোগাসন কৰাওঁ তেওঁলোকে যি ধৰণে আমি যেনেকৈ কওঁ তেনেধৰণেই কৰে তেওঁলোকৰ শাৰীৰিক মানসিক আমাৰ চকুৰ সন্মুখতেই তেওঁলোকৰ বিকাশ হোৱা দেখা পাওঁ আমি যেতিয়াই এজ এজন শকত ল'ৰাও যদি আহি আমাৰ যোগাসনত বহে তেওঁ এমাহ বা পোন্ধৰ দিনৰ মূৰত মূৰতেই মানে বেছিদিন নালাগেই তেওঁলোকৰ স্বাস্থ্য আমি সলনি দেখা পাওঁ বা এজন অসুস্থতা মানুহ আহি পেলাই আমাৰ যোগাকেন্দ্ৰত যেতিয়া সোমাই আহে তেওঁ ভালকৈ প্ৰথমে বহিবই নোৱাৰে তেনে এজন মানুহ যেতিয়া আমাৰ ধুনীয়াকৈ শেষলৈ যোগাসন কৰিব পৰা হয় আমি সেইবিলাক দেখি আমি নিজেই মানে বহুত আনন্দিত হওঁ আমি সাফল্য যেন নিজকে অনুমান কৰোঁ যে আমি যোগাসনলৈ গৈ বা যোগা কৰাই পেলাই আমি সফল হৈছোঁ কাৰণ যোগাসন কৰি সকলো ধৰণৰেই বেমাৰ আজাৰ দূৰ কৰিব পাৰি আৰু ল'ৰা ছোৱালীৰ স্মৃতিশক্তিৰ ক্ষেত্ৰত আমি যে শিক্ষাৰ ক্ষেত্ৰত অতি প্ৰয়োজনীয়তা আছে যে যোগাসনৰ অতিপাত প্ৰয়োজন আছে তেওঁলোকৰ স্মৃতিশক্তি শাৰীৰিক বৌদ্ধিক সকলো বিকাশৰ কাৰণে যোগাসন ইমানেই দৰকাৰ আছে আমি সেইখিনি বুজি পেলাই তেওঁলোকক যেতিয়া আমি শিক্ষাদান কৰিবলৈ যাওঁ তেতিয়া আমি নিজেই আমি অনুভৱ কৰোঁ যে আমি বহুত ভাগ্যৱান যে আমি আমাৰ লগতে আমি ল'ৰা ছোৱালীখিনি যে ইমান সুস্বাস্থ্যৰ কাৰণে কাম কৰিব পাৰিছোঁ আৰু সেই শ্ৰেণীকোঠাত সোমাই যোৱাৰ লগে লগে আমাৰ মনৰ ভাৱ সলনি হৈ যায় আৰু আমি নিজেই মানে ইমান ফূৰ্তিভাৱে আমি ল'ৰা ছোৱালীখিনিৰ সৈতে এই কামটো কৰিব পাৰি পেলাই মানে আমি বহুত আনন্দিত হৈছোঁ আৰু বহুত সুখী